মই বিশেষকে এগ্ৰিকালচাৰ এগ্ৰিফৰেষ্টি বিষয়ে কিতাপ কেইখনমান লিখিছোঁ আৰু এই বিষয়ে মই ষোল্লখনৰ ওপৰত বুলেটিন লিখিছোঁ বুলেটিন মানে পত্ৰিকা বুলি কয় পত্ৰিকা লিখিছোঁ তাত বিভিন্ন ধৰণৰ এইবিলাক মাটিৰ অৱদান গছ গছনিৰ অৱদান পোক পৰুৱাৰ অৱদান আৰু চৰ অঞ্চলত কেনেকে ধৰণৰ খেতি কৰিব পাৰে এনেকুৱা বেলেগ বেলেগ বস্তুবিলাক কৰি গৈছোঁ আৰু এইখিনি সমাজৰ সমাজৰ মানে বিশেষকে কৃষিক কৃষক সমাজৰ উদ্দেশ্য কৰি মোৰ লিখাটোৰ আগ্ৰহ এতিয়াও আছে